অঁ তুল তুল অঁ অম্বুবছী মেলাত যাব পাৰি ইমান ইমান ভক্তৰ সমাগম হৈ আছে নহ্ তাত ইমান দেশ বিদেশৰ পৰা ইমান বাহিৰৰ পৰা মানুহ আহিছে গতিকে আমি এটা প্লেন কৰিব পাৰোঁ নেকি কেতিয়া যাবি কিন্তু কাইলৈ কিন্তু কিবা কাইলৈহে হ'ব নহ্ যদি পাৰোঁ আমি কালি যাব পাৰোঁ এটা প্লেন কৰিব পাৰোঁ মানে মানে মানে ছ'চিয়েল মিডিয়াত দেখি আছোঁ টিভিত দেখি আছোঁ ইমান ভক্ত আহিছে আৰু মনটোও ভাল লাগিব তাত গ'লে ইমান আৰু আমাৰ ওচৰৰে ইমান আমাৰ গোৱালপাৰাৰ পৰা গুৱাহাটীনো কিমান দূৰ হয় বেছি দূৰত্ব নহয়ও গতিকে আমি এটা টাইম উলিয়াই তাতে গ'লোঁ মাৰ দৰ্শন কৰিলোঁ মনটোও ভাল লাগিব এটা প্লেন কৰিব পাৰি নহ্

অঁ এইটো সেইটো সেইটো ভা ভা এইটো এইটো ভালেই হ'ব প্লেনিংটো স্কুল ছুটি হোৱাৰ পিছত তেনেকৈ আমি যাব পাৰোঁ আৰু গ'লে আমি দুটামানত গ'লে আমি আকৌ কি কি কি ভাবিছোঁ জানানে এতিয়া ধৰা জুলাই এতিয়াতো ধৰা বাৰিষাৰে দিন নহ্ কিন্তু এই অম্বুবছীৰ পিছত আমি যেতিয়া অকমান ঠাণ্ডা দিন পৰিব নহ্ নৱেম্বৰ ডিচেম্বৰ মানত আমি ভাবিছোঁ মাজুলী পিনে যাওঁ নেকি মাজুলী সত্ৰ চাব তাৰপিছত আৰু তাৰপিছতো মানে অকণমান তেতিয়া বতৰটোত ঠাণ্ডা থাকিব নহ্ কাৰণ ভাল লাগিব আৰু ফৰকাল হৈ থাকিব তেতিয়া আমি বৰপেটাটো যাব পাৰোঁ বৰপেটা সত্ৰ যিহেতু আমাৰ বৰপেটা সত্ৰ নগৰী বুলি কোৱা হয় অসমৰ আমাৰ হয় নাই গতিকে আমি বৰপেটাৰো সত্ৰকেইখন আৰু গতিকে আমি এইবিলাক চাব লাগিব আৰু আমি এইবিলাক চালেহে আমি ষ্টুডেণ্টক ক'ব পাৰিম আমি তেওঁলোকক তাৰ বিষয়ে ক'ব পাৰিম তাত যাবৰ কাৰণে আমি উৎসাহিত কৰিব পাৰিম গতিকে আমি প্লেনিং কৰোঁ আমি প্ৰথমতে কি কৰোঁ অম্বুবাচী যাওঁ কালি অম্বুবচী যাওঁ মাৰ দৰ্শন কৰোঁ নাই গৰমতো নাযাওঁ গৰমৰ দিনত বাৰিষা হ'ব তেতিয়া মাজুলীত যোৱাতো অকণমান দিগদাৰ হ'ব আমি সেয়া অৱশ্যে কিবা এই ৰাসৰ সময়ত যাব পাৰি দেই ৰাসৰ সময়ত কিন্তু মাজুলীত গৈ খুবেই ভাল লাগে তাত মানে কি ৰাসত আমাৰ ইয়াত কি আমাৰ গোৱালপাৰা ইয়াত ৰাসততো আমাৰ মূৰ্তিবিলাক থাকে নহ্ কিন্তু তাত কি হয় মাজুলীত জীৱন্ত মানে মানুহবিলাকেই তাত মানে কৃষ্ণ ৰাধা এইবিলাক চৰিত্ৰ হয় আৰু গতিকে ময়ো বাৰু সেইটো মই দেখি পোৱা নাই মাজুলীৰ ৰাস গতিকে মাজুলীৰ ৰাসত এইবাৰ যাম দিয়া চাবলৈ তাত গৈ বহুত ভাল লাগিব শিকিব পাৰিম লগতে মোৰ আৰু কি ষ্টুডেণ্টবোৰকো আমি ক'ব পাৰিম এই বিষয়ে নহ্ আৰু কেতিয়াবা টাইম উলিয়াই পেলাই এতিয়া ধৰা আমি পিকনিক খাবলৈ আমি অ'ত যাওঁ ত'ত যাওঁ তাৰপিছত হিল ষ্টেচন যাওঁ ইয়াৰ উপৰি আমি এটা কাম কৰিব পাৰু আমি আমাৰ ষ্টুডেণ্টখিনিক লৈ পেলাই বৰপেটা আমি লৈ যাব পাৰোঁ সত্ৰখিনি যদি আমি দেখুৱাব পাটবাউসী সত্ৰ হয়নে তাৰপিছত আৰু বৰপেটা সত্ৰ শংকৰদেৱ মাধদেৱ আমাৰ যোন মহাপুৰুষ দুজনে আমাৰ যি সত্ৰ গঢ়ি তুলিছে গতিকে আমি সেইবিলাক যদি আমি যদি নিশিকাও আমাৰ নতুন প্ৰজন্মক কোনে শিকাব মানে গতিকে আমি আমি জীয়াই ৰাখিব লাগিব গতিকে আমি ঠিক আছে ত' প্লেনিং কৰোঁ আমি কাইলৈ অম্বুবাচীলৈ যাওঁ নেক্সত আমি ৰাসত কিন্তু আমি প্লেনিং কৰিম হা ৰাসত আমি যাম মাজুলীলৈ যাম তাৰপিছত আমি আমাৰ ষ্টুডেণ্টখিনিক লৈ আমি বৰপেটা সত্ৰ সেইপিনে যাম আৰু ত' ঠিক আছে ত' কালি স্কুল ছুটিৰ পিছত আমি প্লেনিং এটা কৰিম ঠিক আছে আহিছোঁ দেই ঠিক আছে